গ্ৰাহকসকলে সাধাৰণতে উপকৃত হ'বলৈ হ'লে পশুপালনে হওক বা মৎস্যপালনে হওক বা খেতি বাতিয়ে হওক তেওঁলোকে যথেষ্ট ধৰণে উপকৃত হ'ব পাৰে আৰু আমি পশুপালনৰ কথা যদি আমি ধৰা হয় তেন্তে আমি পশুপালনৰ কৰিব যাওঁতে প্ৰথমতে আমি তেওঁলোকৰ দানা পানীবিলাক সময়ত দিব লাগিব আৰু ভাল ধৰণে তেওঁলোকৰ আৱাসগৃহবিলাক যিবিলাক য'ত ৰখা হয় গোহালি গোহালিবিলাক চাফ চিকুণ কৰি ৰাখিব লাগিব লগতে তেওঁলোকৰ যি মল ত্যাগ কৰে সেই মল ত্যাগবোৰ সুন্দৰভাৱে চাফ চিকুণ কৰি তেওঁ নিৰ্দিষ্ট এডোখৰ জাগাত ৰাখিব লাগিব যাতে সি তাৰ পৰা ওলোৱা যিবিলাক অলাগতিয়াল বস্তু সেইবিলাকত যাতে কোনো ধৰণৰ ভাইৰাছ আহি জীৱ জন্তুবিলাকৰ কোনো ক্ষতি কৰিব নোৱাৰে বা বেমাৰ আজাৰ হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু লগতে আপোনাৰ নিৰ্দিষ্ট সময়ত তেওঁলোকক ভেকচিন বা বেজী এইবিলাক দিব লাগিব আজিকালিতো তেনেকুৱা প্ৰায়বিলাক ৰোগ দেখা দিছে বহুত নতুন নতুন ৰোগ আহিছে সেই ৰোগৰ পৰা বাছি থাকিবলৈ হ'লে আমি দৈনিক বৈজ্ঞানিক পদ্ধতিৰে তেওঁলোকৰ চৰকাৰৰ ফালৰ পৰা আমি ডক্টৰ যি থাকে তেওঁলোকৰ লগত আমি মানে ভালদৰে আলোচনা কৰিব লাগিব কোনটো বেমাৰৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পাৰি তাৰ পাছতে আমি আমাৰ যিবিলাক স্থানীয় স্থানীয়ৰ যিবিলাক আমাৰ কেন্দ্ৰ আছে বৰ্তমান আমি তেওঁলোকৰ ফালৰ পৰা আমি বিশেষ সুবিধা নাই পোৱা যদিও তেওঁলোকেও মানে আমি কৰি আছো আমাৰ আমি তেওঁলোকক অনুৰোধ জনাই আছো যে আমাৰ ইয়াত বিশেষ পশুপালনৰ কাৰণে যথেষ্টখিনি মানে পথাৰ আছে গতিকে আমি চৰকাৰৰ ফালৰ পৰা তেওঁলোকক আমি কৈছোঁ চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ন কৰিছে যদিও বৰ্তমানলৈকে আমি তেনেকুৱা আঁচনি আমি অন্তৰ্ভূক্ত হ'ব পৰা নাই কিয়নো আমাৰ বিশেষ কিনে পিছ পৰি থকা মানুহখিনিৰ বাবে তেওঁলোকে এই এই আঁচনিবিলাক ৰূপায়ন কৰিছে যদিও আমি পোৱা নাই কিন্তু আমি খুব আমি খুব সুন্দৰভাৱে আমি ভাবি মানে কৰিব পৰা সুবিধা আছে গতিকে চৰকাৰে আমাক এই ক্ষেত্ৰত আমাক সুবিধা দিব বুলি ভাবি আশা কৰিছোঁ